হেল্ল' ছাৰ মই আপোনাৰ তাতে সেইদিনাখন গৈছিলোঁ মই আপোনাক লগ নাপালোঁ অঁ শুনিছেনে ছাৰ অঁ এতিয়া মই নহয় নহয় নহয় নহয় মই কিবা আপোনাৰ তাতে সিদিনাখন গৈছিলোঁ কিবিলা কিবিলা আপোনাৰ সি ক্লিনিকত গৈছিলোঁ তাৰপিছত মই আপোনাক লগ নাপালোঁ আৰু কিবা মই কি বোলে কি কি বোলে বেলেগ পৰা ল'লোঁ অঁ তাৰ তাৰপিছত মই যে সেই বেমাৰটো কি বুলি কি গৈছিলোঁ যে কি কি হেৰি কৰিব পৰামৰ্শ কিবা আছিলনে আপোনাৰ সেই কি জণ্ডিছৰ বেমাৰটো

আৰু কিবা বেলেগ উপায় আছিল নেকি নাই পোৱা হৈয়ে থাকে মাজে মাজে হৈয়ে থাকে

দিয়ক হ'লে ঠিক আছে দিয়ক লগ পাম দে